হেল্ল' অ' অ' হয় হয় অ' কি হ'ল অ' ভালেই অ' অ' কি কথা অ' অ' অ' পাৰিবি হেৰি কৰি পাৰিবি আকৌ এগ্রিকালছাৰ পৰা পাৰিবি নহয় এই এগ্রিকালছাৰত এই গামছেৱক গামছেৱকৰ হেৰি ধন দিয়ে নহয় কে চি চি লোণৰ তাৰপৰা ফৰ্ম এখন আনিব লাগিব ফৰ্মখন ফিল আপ কৰি তাৰপৰা এই খাজনা ৰচিদ চছিদবোৰ লাগিব আও তাৰপৰা এই বেংক কিলিয়া ছাৰ্টিফিকেট এখন লাগিব তাৰপৰা সকল চব জমা দিপেনি দি ফিল আপ ছিল আপ কৰি তাৰপৰা হেৰি বেংকলৈ পঠিয়াই দিব তাৰপৰা এই বেংকত অ' হেৰি চিনি পাৱয়েই নহয় অ' সিয়ে চব কৰি দিব তই চিন্তা কৰিব নালাগে পাবিয়ে আ অ' হ'ব তই কাইলৈ যা সোনকালে অ' হ'ব নহ'লে দেই অ' হ'ব